ভাৰতত ক্ৰিকেটৰ জনপ্ৰিয়তাই আন খেলবোৰৰ বিকাশত বাধা দিছে বুলি মই নাভাবোঁ হ'ব পাৰে ক্ৰিকেটত জন ক্ৰিকেটৰ প্ৰতি জনপ্ৰিয় বহুত আছে কিন্তু বাকীবোৰ খেলতো জনপ্ৰিয়তা আছে ক্ৰিকেটত অসমৰ পৰা বহুতো ল'ৰাক গৈ ইণ্ডিয়ান টীমত জইন হয় কেনে অসমৰ সুনাম কঢ়িয়াই আনিছে যেনে ৰিয়ান পৰাগ অসমত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ক্ৰিকেটে বাকী খেলবোৰক বাধা দিছে বুলি ক'ব নোৱাৰি বাকীবোৰ খেলো তেনেকৈ চলি আছে ফুটবল হকী আদি খেলত চৰকাৰে গুৰুত্ব দিছে খেল মহাৰণৰ জৰিয়তে চৰকাৰে গাঁৱৰ বহুত গাঁৱৰ পৰা বহুতো ল'ৰা ছোৱালী খেল খেলৰ জগতলৈ উলিয়াই নিবলৈ সক্ষম হৈছে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে খেল মহাৰণৰ জৰিয়তে খেল খেলি ছিলেক্ট হৈ নিজৰ খেলৰ প্ৰতিভা দেখাবলৈ সক্ষম হৈছে চৰকাৰে গুৰুত্ব দিয়া নাই বুলি ক'লে ভুল হ'ব চৰকাৰে গুৰুত্ব দিছে সেইবাবে খেল মহাৰণ পাতিছে ইয়াৰ জৰিয়তে গাঁৱৰ ল'ৰা ছোৱালীবোৰ ওলাই যাব পাৰিছে খেলৰ জগতখনলৈ এনেই খেলি আছিলে আগতে পথাৰত ফিল্ডত এনেই খেলি থাকে তাহাঁতেও আজিকালি ই খেল মহাৰণৰ জড়িয়তে ওলাই যাব পাৰিছে খেলৰ জগতলৈ ক্ৰিকেটৰ জনপ্ৰিয়তা বেছি হয় বাকীবোৰ খেলতো যেনে ফুটবল হকী আদিবোৰ খেলতো জনপ্ৰিয় আছে নাই বুলি ক'ব নোৱাৰি এইবিলাক খেলতো জনপ্ৰিয়তা দেখিবলৈ পোৱা যায় চৰকাৰে সকলোতে অলপ সমান চকু দিব লাগে চকু দিছেও তেনেকৈ